বিয়াবোৰত মানুহে কইনাক উপহাৰ দিয়াৰ ভিতৰত হৈছে বিয়াত মানে কইনাক কি কইনাক গিফ্ট দিব আপোনাৰ বেডশ্বিটৰ বেডশ্বিটৰ ছেট দিয়ে বেডশ্বীট গাৰু কভাৰ সৈতে থকা ছেট দিয়ে আৰু ইলেক্ট্ৰিক কেটলি বা পাকঘৰৰ কিছুমান প্ৰয়োজনীয় বস্তু দিয়া হয় ঘৰুৱা ঘৰত মানে যিখিনি প্ৰয়োজনীয় দৰকাৰী বস্তু সেইখিনি কিছুমান দিয়া হয় কাপ প্লে'টৰ ছেট বাটিৰ ছেট বা আৰু কিছুমান কেতিয়াবা শ্ব' পিচ কিছুমানো দিয়া হয় ঘৰত মানে ধুনীয়াকৈ সজাই থ'ব পৰা বস্তু কিছুমান দিয়া হয় আৰু ড্ৰয়িং ৰুমত সজাব পৰা কিছুমান বস্তু দিয়া হয় ঘড়ী দিয়া হয় বা আৰু যৌতুক দিয়া হয় যৌতুক যৌতুক মানে উঠি গৈছে যদিও যৌতুকটো দিয়া হয় আজিকালি কইনাৰ লগত মানে যৌতুক বুলি নহয় আচলতে কইনাৰ প্ৰয়োজনীয় বস্তু কিছুমান কাঠৰ ফাৰ্নিচাৰ দিয়া হয় ঘৰৰ পৰা দিয়া হয় সেইখিনি কইনাক দৰকাৰ হয় কাৰণে কাঠৰ ফাৰ্নিচাৰ চোফা ছেট বিছনা আৰু আৰু হেৰি আৰু ডাইনিং ছেট আৰু কিছুমান বস্তু দিয়া হয় আৰু সেই তেনেকৈ কিছুমান মানে দৰকাৰী বস্তু পাকঘৰৰ কিছুমান প্ৰয়োজনীয় বস্তু দিয়া হয় সেই তেনেকৈ ধ তেনেকৈ তেনেকৈ কিছুমান বস্তু যৌতুক বুলি নহয় এনেই কিছুমান বস্তু কইনাৰ লগত দিয়া হয় কইনাক উপহাৰ হিচাপেই দিয়া হয় বা চাদৰ মেখেলাও দিয়া হয় বা গহনা পাতি কিবাকিবি তেনেকৈ দিয়া হয় আৰু ক'ছমেটিক্সৰ কিছুমান বস্তু দিয়া হয়